আমি জলসিঞ্চনৰ খেতি কৰিছোঁ তথাপিতো আমাৰ অলপ অসুবিধা প্ৰায়ে আছেই আমাৰ চৰকাৰে অলপমান সহায় কৰিলে ভাল লাগিল হয় কিন্তু সহায় কৰা নাই তথাপিতো আমি হাৰ মনা নাই তথাপিতো আমি কাষৰ পৰা ফিচাৰী হওক ক'ৰবাৰ হওক পৰা পানী সংযোগ কৰি মেচিন খেতি কৰি আছোঁ মেচিন খেতি কৰি আছোঁ অভাৱ হ'লেও অলপ কৰিবই লাগিব কিন্তু যেতিয়া আমি খেতিটো নকৰিম ন' তেতিয়া আমাৰ পইচাৰহে ৰাস্তাটো নোহোৱা হ'ব তথাপিও আমি যেনেকে নহওক ভগৱানক পূজা কৰি হ'লেও বৰষুণ হওক পানী হওক মেনেজ কৰিব লাগে সেই কাৰণে আমি পানী সংৰক্ষণ কৰি ৰাখিবই লাগে প্ৰায়ভাগ এই খেতিত কৰি আমাৰ কৃষকে বহুত লাভাৱিত হ'ব পাৰে কিন্তু পানীৰ অভাৱৰ কাৰণেহে অলপ পব্লেম হয় যেতিয়া আমাক চৰকাৰে পাব্লিক হেল্থৰ পৰা পানীৰ যোগানটো ধৰি দিয়ে তেতিয়া আমাৰ কৃষকৰ সঁহাৰি অলপ হ'ব সেইবাবে আমি জীৱিকাটো ভালকৈ চলাবলৈ মন কৰিব লাগিব জলসিঞ্চন খেতি কৰিলে পানী লগাতো বাধ্যতামূলকেই নহ'লে অলপ বেয়া পৰিস্থিতিলৈ যাব পাৰে সেইকাৰণে পানী পানী নহ'লে খেতিতো আমাৰ নষ্ট হৈ যায় তাৰপিছত আমি সকলোৱে পানীৰ কাৰণে হাবাথুৰি খাওঁ জলসিঞ্চনৰ খেতিত পানীত আমি খেতি প্ৰায় নব্বৈ বিঘা মানৰ কৰোঁ সেইকাৰণে আমি এতিয়ালৈকে ধুনীয়াকৈ চলিব পৰা পাৰি আছোঁ সেয়ে আৰু